মোবাইল ফোনৰ লগত জড়িত ঋণাত্মক অভিজ্ঞতাই বিভিন্ন সমস্যাৰ অন্তৰ্ভুক্ত কৰে যি ব্যক্তি আৰু সমাজক বৃহৎভাৱে প্ৰভান্বিত কৰে এটা প্ৰচণ্ড চিন্তা হ'ল স্মাৰ্টফোনৰ নিচাস্বৰূপ যাৰ ফলত অত্যাধিক ব্যৱহাৰ আৰু নিৰ্ভইলতাৰ হ'ব পাৰে বহুত মানুহে নিজৰ ফোনবোৰ অনবৰতে পৰীক্ষা কৰে আনকি ই অনুচিত বা অপ্ৰয়োজনীয় পৰিস্থিতিত যাৰ ফলত উৎপাদনশীলতা কমি যায় আৰু বৰ্তমান সময়ৰ পৰা বিচ্ছিনতা অন্তৰ্ভুক্তি হয় ই আশক্তি শাৰীৰিক লক্ষণ যেনে চকুচাপ মূৰৰ বিষ আৰু অত্যাধিক চীনৰ সময়ৰ বাবে বিসংগতি বিশেষকৈ হোৱাৰ আগৰ সময়ত তদুপৰি অধি সূচনা আৰু এলাৰ্ট ধাৰাবাহিক অপূৰ্ব হ'ব পাৰে চাপৰ ইষ্টৰ আসক্তি লগতে ফোনবোৰ সামাজিক বিচ্ছিনতাৰ সৈতে সংযুক্ত হৈছে আৰু মুখামুখি বাৰ্তালাপ কমি আহিছে যেতিয়া এই ডিজাইনবোৰ যোগাযোগৰ সুবিধা কৰি দিবলৈ ডিজাইন কৰা হৈছিল তেতিয়াই ই প্ৰায়ে সংযোগ আৰু আনসকলৰ সৈতে অৰ্থপূৰ্ণ সম্পৰ্কৰ অভাৱ অনুভৱ কৰে ইয়াৰ উপৰি চাইবাৰ বুলিয়িং আৰু অনলাইন হাৰাশাস্তিৰ প্ৰচলনে উল্লেখ উল্লেখযোগ্য বিপৰ্যয় সৃষ্টি কৰে বিশেষকৈ ডেকা মানুহবিলাকৰ বাবে যিসকলে এনে ঋণাত্মক অভিজ্ঞতাৰ প্ৰতি বেছি স গোপন্যতা চিন্তাও বহুত বেছি কিয়নো মোবাইল ফোনবোৰে বহু পৰিমাণে ব্যক্তিগত তথ্য সংগ্ৰহ কৰে যাক অপ অপ্ৰিয় অভিনেতা বা নিগমৰ দ্বাৰা নিৰীক্ষণ বিজ্ঞাপন আৰু নিৰীক্ষণৰ উদেশ্যে ব্যৱহাৰ কৰিব পাৰে বি আৰু বিত্ত চাপ হ'ল আন এটা সমস্যা শেহতীয়াকৈ ডিভাইজলৈ উন্নত কৰা আৰু দামী তথ্য পৰিকল্পনা বজাই ৰাখিবলৈ ধ্ৰুৱমান চাপৰ সৈতে তদুপৰি স্মাৰ্টফোন উৎপাদন আৰু নিজস্বৰে প্ৰভাৱক অপেক্ষা কৰিব নোৱাৰি ব প্ৰদূষণ সম্পদ সংৰক্ষণ সম্পদ শ্বাস বৈদ্যুতিক আৰু সামগ্ৰিকভাৱে যেতিয়া মোবাইল ফোনবোৰে যোগাযোগ আৰু সুবিধাৰ ক্ষেত্ৰত লাভ প্ৰদান কৰে তেতিয়া তেওঁলোকৰ ধনাত্মক পৰিনীতিয়ে ব্যক্তি আৰু সমাজৰ ওপৰত থকা প্ৰতিকূল প্ৰভাৱ কম কৰিবলৈ তেওঁলোকৰ মন আৰু দায়িত্বৰ সৈতে কৰা গুৰুত্বক বুজায় মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে জ্ঞানমূলক কাৰ্যক্ৰম ক্ষতি কৰিব পাৰে য'ত স্মৃতি মনোযোগ আৰু সমস্যা সমাধানৰ দক্ষতা আছে বহু অধ্যয়নে দেখা গৈছে যে মোবাইল ফোনৰ সম্পৰ্কত স্মৃতি আৰু মনোযোগৰ কামত বেয়া পাৰ পাৰদৰ্শিতা হ'ব পাৰে মোবাইল ফোনে বিদ্যুৎ সম্পৰ্কীয় ৰেডিয়েশ্যন নিৰাশ কৰে যিয়ে মানুহৰ শৰীৰত সোমাই মগজু পাব পাৰে এই ৰেডিয়েশ্যনটোৱে মগজুুৰ কোষবোৰ ক্ষতি কৰিব পাৰে আৰু মগজু কেঞ্চাৰ হোৱাৰ আশংকা বৃদ্ধি কৰিব পাৰে সেয়েহে স্বাস্থ্যৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পৰিব পাৰে আৰু মোবাইল ফোনৰ নিচা এক বাঢ়ি থকা চিন্তাৰ বিষয়ে মোবাইল ফোনৰ নিচাই মানসিক স্বাস্থ্য সম্পৰ্ক আৰু শৈক্ষিক কৰ্মত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে